গীত গোৱাটো বেছি ভালকৈ গুৰুশিক্ষাৰ পৰাই প্ৰয়োজন হয় আৰু ময়ো মই যেতিয়া ক্লাছ এইটত আছিলোঁ তেতিয়া আমাৰ স্কুলতে ছাৰ এজন নানা দলৈ ছাৰে আমাক গান শিকাইছিল হাৰমনিয়াম শিকাইছিল আৰু ঠিক তেনেদৰে আমি গান শিকিবলে লৈছিলোঁ আৰু তাৰ পিছত ছাৰে কৈছিল যে তুমি গানৰ এটা ক্লাছত এডমিশ্যন লোৱা আৰু তেতিয়া ভাল হ'ব আৰু তেতিয়া মই আমাৰ ওচৰৰে ত্ৰৈলোক্য শৰ্মা চাৰৰ তাতে গান শিকিছিলোঁ আৰু তেখেতে আমাক সা ৰে গা মাৰ পৰা আৰম্ভ কৰি বিভিন্ন গান শিকাইছিল আধুনিক গীত লোকগীত এন এইবিলাক গীতসমূহ শিকাইছিল আৰু যিহেতু গান শি আমি যিহেতু গানৰ ওপৰত যদি ৰুচি থাকে তে শিক্ষক এটা ৰাখিলে ভাল আৰু এতিয়া শিক্ষকজনে আমাক ভালদৰে শিকাব পাৰে কিন্তু কোনটো স্বৰত কোনটো গান গাব লাগে বা হাৰমনিয়াম কেনেকৈ বজাব লাগে স ৰে গা মা পা কেনেকৈ শিকিব লাগে আৰু কোনটো গান কোনটো সময়ত গাব লাগে এইবিলাক শিকিব পাৰি আৰু মোৰ মোৰ মাও যিহেতু গান গাইছিল স্কু স্কুলীয়া দিনত সেইকাৰণে মোৰ মাও এজন মোৰ গানৰ শিক্ষক হিচাপে মই ক'ব বিচাৰোঁ আৰু মায়ে মোক শিকাইছিল গানবিলাক নিচুকনি গীত গোৱাৰ পৰা গৰখীয়া গীত এইবিলাক শিকাইছিল আৰু ঠিক তেনেদৰে মই শিকিছিলো আৰু মোৰ ঘৰখন যিহেতু সাংস্কৃতিকভাৱে অলপমান আগবঢ়া মোৰ দেউতা আৰু বৰদেউতাও লোকগীত গায় ঠিক তেনেদৰে মই বহুত গান সৰুৰ পৰা ঘৰতে শিকিছিলোঁ মোৰ ঘৰখনেই মোৰ গানৰ প্ৰথম বিদ্যালয় বুলি ক'ব লাগিব তাৰপিছতে মোৰ স্কুলীয়া স্কুলৰখনকো মোৰ ছেকেণ্ড বিদ্যালয় বুলি ক'ব লাগিব আৰু তাৰেপিছত মোৰ গানৰ শিক্ষক ত্ৰৈলোক্য ছাৰৰ বিদ্যালয়খনকো মই এখন গানৰ ঘৰ বুলিয়েই ক'ব লাগিব ঠিক তেনেদৰে মই গানৰ শিক্ষা লৈছিলোঁ